গাঁৱৰ অঞ্চলত যিবোৰ সাংস্কৃতিক অনুস্থান হয় বিশেষকৈ ভাওনা সেই ভাওনাখনৰ মূল নাটকখন আৰম্ভণিৰ পৰা শেষৰলৈকে প্ৰায় চাৰি ঘণ্টা বা পাঁচ ঘণ্টা অভিনয় হয় আৰু তাত দৰ্শকসকলে বৰ আনন্দমনেৰে সেইবোৰ চাই উপভোগ কৰে কিন্তু বৰ্তমান সময়ত চহৰ আদিত সেই ভাওনাবোৰ চমু কৰিবলগা হৈছে চমু কৰিবলগা হৈছে এইটো কাৰণেই যে ইয়াত নিৰ্দিষ্ট সময় থাকে দুঘণ্টা ভিতৰত এখন পূৰ্ণাংগ নাটক যিখন নাটক গাঁৱত পাঁচ ঘণ্টা বা ছঘণ্টা সময় অভিনয় কৰি ৰাইজৰ প্ৰসংশিত হয় সেইখন চহৰত নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাপ্ত কৰিব লগা হয় এইটো এটা ডাঙৰ পাৰ্থক্য মোৰ কাহিনীটো কোনো ভুল নকৰি ইয়াত চহৰত উপস্থাপন কৰা হয় নাটকখন আৰু গাঁৱত মুকলি মনেৰে সংস্কৃতিক অনুস্থানবোৰ পৰিৱেশন কৰা হয় আৰু চহৰত ব্যতিক্ৰম হয় আৰু কাৰণ সাংস্কৃতিক কৰ্মীসকলে এই সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে খাই বৈ জীয়াই থাকিবৰ কাৰণে এটা সমল লয় আৰু সেইকাৰণেই ইয়াত সংস্কৃতিকবোৰ কিছু সলনি হোৱা যেন অনুভৱ হয় গাঁৱৰ যিবিলাক উৎসৱ হয় বিহু এটা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বহাগ বিহু গছ তলত সেই বিহু উদযাপন হৈছিল সেই গছ তলৰ পৰা মানুহৰ চোতাললৈ আহিল আৰু মুকলি মনেৰে মুকলি সময় লৈ এইবিলাক অনুস্থান পৰিৱেশন কৰিছিল কিন্তু চহৰত মঞ্চ আহি পোৱাৰ পিছত বিভিন্ন কিছু আহিল পৰিৱৰ্তন আহিল সেইটো কাৰণেই গাঁও আৰু চহৰৰ সাংস্কৃতিক পাৰ্থক্য কিছুমান পৰিলক্ষিত হয়